হেল্ল' হয় মই মোৰ আজি অৰ্ডাৰটোৰ বিষয়ে আপোনাক ক'ব বিচাৰিছিলোঁ হয় শুনিছেনে হয় হয় মানে আজি মোৰ দেউতাৰ বাৰ্থডে'ৰ বাবে আপোনালোকৰ প পৰা ত্ৰিছটামান খাদ্যৰ পেকেট অৰ্ডাৰ কৰিছিলোঁ তাৰপিছত পেকেটবোৰ খুলি চাওঁতে দেখিছো ইমান দুৰ্গন্ধ মাৰিছে বাকীবোৰ চাইছোঁ একেই অৱস্থা কিয় আপোনালোকে কি এনে এনেকৈ গ্ৰাহকৰ খাদ্য দিয়ে নেকি এনেকুৱা হ'লে দেখোন কথা সাংঘাতিক হ'ব অ হয় শুনিছেনে বাৰু হয় আপোনালোকে মইতো আপোনালোকক এডভান্স পে'মেণ্ট কৰা হৈছিল কিন্তু বাকী মই এতিয়া বা লগৰবোৰক কি ক'ম মই ভাবিছিলোঁ আপোনাক স্পিচিয়েল খাদ্য আনি থৈছোঁ গতিকেলৈ কোনো চিন্তা নাই কিন্তু আপোনালোকে এনেকৈ খাদ্যবোৰ পঠাই পঠাই নেকি বাৰু চাওক চাওক মই কিন্তু বাকী পে'মেণ্ট নকৰোঁ আৰু এডভান্স পে'মেণ্টটো ঘূৰাই দিব আৰু নেক্সট টাইম এনেকুৱা নকৰিব খাদ্য কিন্তু পঠোৱাৰ আগতে এবাৰ ভালকৈ পৰীক্ষা কৰি ল'ব ঠিক আছে বাৰু ৰাখিছোঁ